অঁ হয় হয় আপুনি কোনে ক'লে বাৰু অঁ অঁ ছাৰ ক'বচোন

অঁ অঁ সোমবাৰে ন অঁ কিমান বজাত হ'ব বাৰু অঁ অঁ ঠিক আছে বাৰু ছাৰ মই যাম ছাৰ সম্পূৰ্ণকে চোৱা নাই ইনেই ওপৰে ওপৰে চাইছিলোঁ অঁ হেইয়া মন কৰিছো বাৰু আগতকৈ নম্বৰবিলাক বেয়া হৈছে অঁ অঁ ছাৰ নিশ্চয় নিশ্চয় আৰু কি কি ছাব্জেক্টত বেয়া হৈছে ক'ব পাৰিব নেকি ছাৰ অঁ হ'ব হ'ব ঠিক আছে ধন্যবাদ ছাৰ আমি নিশ্চয় তাক ভাল কৰিবলৈ চেষ্টা কৰিম বাৰু অঁ দিয়ক থ্যেংক ইউ থ্যেংক ইউ ছাৰ